মই বনোৱা এটা ৰেচিপি হৈছে মাছৰ টেঙা মাছৰ টেঙাটো কেনেকৈ বনোৱা হয় প্ৰথমতে যিকোনো মাছ আনি চফা কৰি মাছটো কাটি ভালদৰে গেছৰ ফ্লেম অন কৰি অলপ কম ফ্লেমত দি

অলপ তেল ঢালিব লাগে তেল ঢালি পিনি তেলটো গ এক মিনিটমান সময় গৰম হ'বলৈ দিয়াৰ পাছত তাত মাছটো ঢালি দিব লাগে আৰু তাত নিমখ হালধি আদি দি সেইটো মিক্সআপ কৰি অলপ সময় পাঁচৰ পৰা ছয়মিনিট সময় ফ্ৰাই হ'ব দিব লাগে ফ্ৰাই হোৱাৰ পাছত মাছখিনি কাঢ়ি অন্য এটা বাচনত থ'ব লাগে তাৰপিছত তাৰপৰা যিকোনো টেঙা টেঙাৰ পাত টেঙামৰা পাত আনি সেইখিনি ভাজিব লাগে আৰু তাত পানী দিব লাগে পানী দি সেইখিনি সেইখিনি উতলাব লাগে প্ৰায় আধা ঘণ্টা সময় সেইখিনি উতলাই গৰম কৰিব লাগে তাত আকৌ নিমখ হালধি আদি দিব পাৰে আৰু স্পাইচি হ'লে তাত মছলাও দিব পাৰে তাৰপাছত সেইখিনি উতলাৰ পাছত তাত মাছ ভাজি থোৱা আগতীয়াকৈ ভাজি থোৱা মাছখিনি ঢালি দিব লাগে আৰু মাছখিনি ঢলাৰ পাছত দহৰ পৰা পোন্ধৰ মিনিট সেইখিনি আকৌ উতলিবলৈ দিব লাগে তাৰপিছতেই ৰেচিপিটো হৈছে বুলি ক'ব পাৰি